এনেকুৱা বহুত কিতাপ আছে যিখন পঢ়ি মই কান্দিছোঁ তাৰ ভিতৰত এখনৰ কথা ক'ব খুজিছোঁ মামণি ৰয়চম গোস্বামীৰ দতাঁল হতীৰ উঁয়ে খোৱা হাওদা নামৰ এখন উপন্যাস এই উপন্যাখন আচলতে ব্ৰাহ্মণ্যবাদ আৰু বিধৱা বৈধব্য এই তাৰ বি সেই বিষয়বস্তু আধাৰিত সৌদামিনী নামৰ এগৰাকী বিধৱা নাৰী ব্ৰাহ্মণৰ ঘৰৰ সত্ৰাধিকাৰৰ জীয়েক সৌদামিনী সৌদামিনীৰ বাল্য বিবাহ হৈছিল আৰু বাল্য বিবাহ হোৱাৰ পাছত তেখেতৰ স্বামী খুব তেখেত ডাঙৰ হোৱাৰ আগতেই সৌদামিনী ডাঙৰ হোৱাৰ গাভৰু হোৱাৰ আগতেই ঢুকাল তাৰ পিছত বিধৱা হোৱাৰ পাছত সৌদামিনী যেতিয়া ঘৰলৈ গুচি আহিল আৰু ঘৰলৈ গুচি অহাৰ পিছত বিভিন্ন সামাজিক আৰু ধৰ্মীয় পৰম্পৰাই সৌদামিনীক কেনেদৰে ভিতৰি ভিতৰি মৃতপ্ৰায় কৰি তুলিছিল সেই কথাৰ বৰ্ণনা উপন্যাসখনত পোৱা যায় এগৰাকী বিধৱা হিচাপে সৌদামিনীয়ে কেনেধৰণৰ বাধাৰ সন্মুখীন হৈছিল বগা সাজ পিন্ধিব লগা হৈছিল তেওঁ বিভিন্ন ঠাইলৈ যোৱাটো সৌদামিনীৰ যোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছিল তেখেতে আমিষ আহাৰ খাব নোৱাৰিছিল অকল খাব নোৱাৰাই নহয় আমিষ চুবও নোৱাৰিছিল যেতিয়া সত্ৰত কিবা শ্ৰাদ্ধ কিবা অনুষ্ঠান পাতে তেতিয়া সকলো মানুহে যেতিয়া খুব ফূৰ্তি ফাৰ্তাৰে সেই অনুষ্ঠানবিলাকত অংশগ্ৰহণ কৰে সেইখিনি সময়ত সৌদামিনীয়ে একেবাৰে প্ৰান্তীয় হৈ একেবাৰে একাষৰীয়া হৈ ঘৰৰ ভিতৰত বহি থাকিব লগা হয় তাৰ পাছত সৌদামিনীৰ প্ৰেম আচলতে আমাৰ সমাজত বিধৱাৰ বাবে প্ৰেম নিষিদ্ধ বুলি ভবা হয় বিধৱাই প্ৰেম কৰাটো এটা অপৰাধ হিচাপে গণ্য কৰা হয় আৰু সেয়া সৌদামিনীৰ ক্ষেত্ৰতো হৈছিল পুৰণি পুথি পাজি সংগ্ৰহ কৰিবলৈ অহা মাৰ্ক চাহাব নামৰ এজন ব্ৰিটিছ চাহাবৰ প্ৰেমত সৌদামিনী কেনেদৰে পৰিছিল আৰু সেই ব্ৰিটিছ চাহাবজনৰ প্ৰেমত পৰাৰ ফলত সৌদামিনীয়ে কেনেধৰণৰ সামাজিক আৰু পাৰিবাৰিক শাস্তিৰ সন্মুখীন হ'ব লগা হৈছিল আৰু সেই শাৰীৰি পাৰিবাৰিক আৰু সামাজিক শাস্তিৰ ফলস্বৰূপে সৌদামিনীয়ে কিদৰে আত্মহত্যা কৰিবলগা হ'ল সেই ঘটনাৰ বৰ্ণনা উপন্যাসখনত পোৱা যায় যদিও উপন্যাসখনত সৌদামিনীৰ আত্মহত্যাক অতি কৰুণভাৱে উপস্থাপন কৰা হৈছে বা সৌদামিনীৰ আত্মহত্যাক আমাৰ পলায়ন যেন লাগিব পাৰে কিন্তু সৌদামিনীৰ আত্মহত্যা আচলতে এক প্ৰতিবাদহে সমাজৰ এই পৰম্পৰাগত কঠোৰ নিয়ম নীতিৰ প্ৰতি সৌদামিনীৰ এক প্ৰতিবাদ আৰু এই উপন্যাসখন যেতিয়াই পঢ়োঁ সৌদামিনীৰ জীৱনৰ এই ঘটনাবিলাকৰ বিৱৰণ সৌদামিনীয়ে জীৱনত সন্মুখীন হোৱা বিভিন্ন দুৰ্দশাবিলাকৰ বিৱৰণে সদায় কন্দুৱাই আৰু সৌদামিনীৰ লগতে তাত আন দুগৰাকী বিধৱা নাৰী চৰিত্ৰ আছে এগৰাকী হৈছে দুৰ্গাগোসাঁনী আৰু সৌদামিনীৰ পেহীয়েক যিতি চৰি যিটো চৰিত্ৰ আৰু আনগৰাকী হৈছে সৰু গোসাঁনী সৌদামিনীৰ খুৰীয়েক বিধৱা হিচাপে এই নাৰী দুগৰাকীয়েও সমাজত যি ধৰণৰ অত্যাচাৰ আৰু অৱহেলাৰ সন্মুখীন হ'ব লগা হৈছিল সেই অত্যাচাৰ আৰু অৱহেলাৰ বৰ্ণনাই যিকোনো পঢ়ুৱৈকে কন্দুৱাব আচলতে এগৰাকী নাৰীয়ে বিধৱা নামৰ শব্দটো তেখেতৰ ওপৰত কেনেদৰে আৰোপ কৰা হয় তেখেতে বিচাৰিলে নিবিচ নিবিচৰালেও বা বিচাৰিলেও তেওঁ কি ধৰণে সকলো সমস্যাৰ সন্মুখীন হ'ব লগা হয় বিভিন্ন পৰিস্থিতিৰ ভুক্তভোগী হ'ব লগা হয় সেই পৰিস্থিতিবিলাকৰ বৰ্ণনাই যিকোনো সাধাৰণ পঢ়ুৱৈৰ মনত এক দাগ কাটিব পৰা ধৰণৰ এক বৰ্ণনা উপন্যাসখনত পোৱা যায় আৰু দতাঁল হাতীৰ উঁয়ে খোৱা উপন্যাসখনৰ বাদেও আন কিছুমান উপন্যাস আছে যিবিলাক উপন্যাস পঢ়ি সঁচাকৈ খুব দুখ লাগিছিল তাৰ ভিতৰত এখন হৈছে অৰুণ শৰ্মাৰ আশীৰ্বাদৰ ৰং আশীৰ্বাদৰ ৰং উপন্যাসখনৰ মূল বিষয়বস্তু হৈছে দেশ বিভাজন আৰু হিন্দু মুছলিমৰ মাজৰ সংঘৰ্ষ দেশ বিভাজনৰ ৰাজনীতি আৰু হিন্দু মুছলিমৰ মাজৰ সংঘৰ্ষই সাধাৰণ মানুহৰ জীৱন কিদৰে বিধস্ত কৰি তুলিছিল সাধাৰণ মানুহ কেনেদৰে ভুক্তভোগী হৈ পৰিছিল সেই ঘটনাবিলাকৰ বৰ্ণনাই সঁচাকৈ মনত খুব গভীৰভাৱে ৰেখাপাত কৰে আৰু সেই ঘটনাবিলাকে আচলতে সাধাৰণ মানুহৰ ৰাজনীতি আৰু ধৰ্মৰ লগত কোনো সম্পৰ্ক নাথাকে মাত্ৰ ৰাজনৈতিক নেচ নেতাই নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে নিজৰ ৰাজনৈতিক ক্ষমতাৰ স্বাৰ্থত সাধাৰণ মানুহক ব্যৱহাৰ কৰে সাধাৰণ মানুহৰ মাজত ধৰ্মীয় বিভেদৰ সৃষ্টি কৰে আৰু তেওঁলোকৰ এই ক্ষমতা লাভৰ কৌশলত সাধাৰণ মানুহৰ জীৱনবোৰ অত্যন্ত দুৰ্দশাগ্ৰস্ত হৈ পৰে আৰু এই দুৰ্দশাগ্ৰস্ত জীৱনৰ বৰ্ণনাই সাধাৰণ মানুহে যি ভুক্তভোগী হ'ব লগা হয় সেই ভুক্তভোগী পৰিস্থিতি পৰিৱেশৰ বৰ্ণনাই সঁচাকৈ খুব দুখ লগা ধৰণেৰে মনত ৰেখাপাত কৰে আৰু এই উপন্যাসখন পঢ়াৰ পিছত সঁচাকৈয়ে আৱেগিক হৈ উঠিছিলোঁ এনেকুৱা আৰু বহুত উপন্যাস আছে যিবোৰ পঢ়ি আৱেগিক হৈ উঠিছিলোঁ জুৰি বৰা বৰগোহাঞিৰ সিহঁত এই উপন্যাসখনত বড়োলেণ্ড আন্দোলনৰ সময়ত গণ ধৰ্ষণৰ বলি হোৱা এঘাৰগৰাকী নাৰীৰ কাহিনী বৰ্ণিত হৈছে তেওঁলোকৰ জীৱনৰ অৱস্থা তেওঁলোকে সন্মুখীন হোৱা অত্যাচাৰৰ বৰ্ণনাই আৱেগিক কৰি তোলে লিড'লাম নামৰ এখন উপন্যাস জুৰি বৰা বৰগোহাঞি আছে তাত শ্ৰমিকৰ জীৱনৰ যিটো অৱস্থা শ্ৰমিকৰ জীৱনৰ যি সংগ্ৰাম সেই সংগ্ৰামৰ বৰ্ণনাই মানুহক কন্দুৱাব পাৰে মামণি ৰয়চম গোস্বামী মামৰে ধৰা তৰোৱাল নামৰ উপন্যাসখনত শ্ৰমিকৰ জীৱনৰ যিটো অৱস্থাৰ কথা বৰ্ণনা কৰা হৈছে সেই অৱস্থাৰ বৰ্ণনাই মানুহক সঁচাকৈ একেবাৰে ভিতৰৰ পৰা স্পৰ্শ কৰিব পাৰে মানুহৰ হৃদয় স্পৰ্শ কৰিব পাৰে আৰু তেওঁৰ অহিৰণ উপন্যাসখনতো একেদৰে শ্ৰমিকৰ জীৱন সংগ্ৰামৰ কথা বৰ্ণনা কৰা হৈছে সেই বৰ্ণনায়ো মানুহক খুব গভীৰভাৱে ৰেখাপাত কৰিব পাৰে যে আমাৰ সমাজত এক শ্ৰেণীৰ অৰ্থনৈতিকভাৱে নিম্ন বিত্তীয় মানুহ আছে যিয়ে অত্যন্ত কষ্টৰে জীৱন নিৰ্বাহ কৰিছে যিয়ে জীৱনৰ যিবিলাক মৌলিক সা সুবিধা মৌলিক প্ৰয়োজন সেইবিলাকৰ পৰাও বঞ্চিত আৰু সেই মানুহখিনিৰ জীৱন সংগ্ৰামৰ চিত্ৰই প্ৰত্যেক মানুহৰ হৃদয়ক গভীৰভাৱে চুব পাৰে